আমাৰ গাঁৱত মুকলিত মলত্যাগ কৰা স্বভাৱটো সদ্যহতে নাই আমি যেতিয়া সৰু আছিলোঁ তেতিয়া দিনত আমাৰ অসমীয়াত এষাৰ কথাই আছে মুকলি ফুৰা বুলি এই মুকলি ফুৰাৰ অৰ্থ হ'ল কি মুকলিত গৈ মলত্যাগ কৰা আগৰ দিনত মানুহে ঘৰৰ ওচৰত থকা চাপৰিত নদীৰ পাৰত বা বাঁহনিৰ মাজত মুকলিকৈ মলত্যাগ কৰিছিল এই মলত্যাগৰ ফলত বিচিত্ৰ ধৰণৰ বেমাৰ আজাৰ আমাৰ গাঁৱৰ মানুহবিলাকৰ আগতে হৈছিল কিয়নো মুকলিত কৰা মলত্যাগৰ ফলত ইয়াৰ বৰষুণ হ'লে এই মলখিনি পানীৰ লগতে উটি গৈ নলা নৰ্দমা পুখুৰী ইত্যাদিত পৰিছিল আৰু মানুহে আগতে পুখুৰীৰে পানী খাইছিল তাৰ ফলত সাধাৰনতেই মানুহবিলাকৰ কলেৰা হাইজা গ্ৰহণী এনেধৰণৰ বেমাৰ হৈছিল এতিয়া এই কথাটো সাধাৰণ কথা নহয় আজিকালি কোনো মানুহে মুকলিত মলত্যাগ নকৰে এতিয়া মুকলিত মলত্যাগ কৰাটো সম্পূৰ্ণ লাজৰ কথা আগৰ দিনৰ লগত এতিয়াৰ মানুহৰ মানসিক সামাজিক আৰু আৰ্থিক চিন্তাধাৰাটো সম্পূৰ্ণৰূপে বেলেগ হৈছে এতিয়া মানুহে একো কৰিব নোৱাৰিলেও একেবাৰে কমকৈ হ'লেও এটা গা ধোৱা ঘৰ আৰু মলত্যাগৰ কাৰণে এটা মলত্যাগৰ পৰিপূৰ্ণ এটা সুৰক্ষিত স্থান এটুকুৰা মানুহে সাজি লয় মলত্যাগৰ মুকলিত মলত্যাগৰ অসুবিধা হ'ল ইয়াৰ কাৰণে ওচৰৰ খাবলগীয়া পানীবিলাক পানীৰ যি উৎস এইবোৰ লেতেৰা হয় বীজাণুযুক্ত হয় আৰু ইয়াৰ পৰা মানুহৰ নানা ধৰণৰ বেমাৰ আজাৰ হয় বৰ্তমান এই কথাটো নোহোৱাৰ কাৰণে মানুহ বহুতখিনি বেমাৰ আজাৰৰ পৰা মুক্ত হৈ আছে আৰু মানুহৰ স্ৱাস্থ্য আগতকৈ বহুতো ভাল